মই মোৰ বন্ধু বান্ধৱী আৰু মোৰ মা দেউতাৰ লগত ভ্ৰমণ কৰি ভাল পাওঁ তেওঁলোকৰ লগত মই বিভিন্ন স্থানত ফুৰিবলৈ যাওঁ আৰু এই ফুৰিবলৈ যোৱাৰ ফলত আমি বা মই বিভিন্ন জ্ঞান লাভ কৰোঁ বিভিন্ন স্থানৰ বিষয়ে জানিবলৈ সক্ষম হওঁ মই যিহেতু এগৰাকী টাইকুৱাণ্ডো খেলুৱৈ তথা সহ প্ৰশিক্ষক ইয়াৰ ফলত মই অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হোৱা টাইকুৱাণ্ডো প্ৰতিযোগিতাৰ খেলসমূহলৈ যাওঁ

সহপ্ৰাৰ্থী খেলুৱৈসকলৰ লগত আৰু মোৰ শিক্ষকসকলৰ লগত ভ্ৰমণ কৰিবলৈ পাওঁ বিভিন্ন স্থানৰ বিষয়ে জ্ঞান লাভ কৰিও লগতে আমি খেলৰ বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ শেহতীয়াকৈ মই মোৰ বান্ধৱীৰ সৈতে শিৱসাগৰ জিলালৈ ফুৰিবলৈ গৈছিলোঁ তাত গৈ মোৰ শিৱসাগৰৰে নিবাসী মোৰ সহপাঠীৰ লগত বিভিন্ন ঐতিহাসিক কীৰ্তি চিহ্নসমূহ চাবলৈ গ'লোঁ বিভিন্ন ঐতিহাসিক স্থানসমূহ যেনে শিৱসাগৰৰ ৰংঘৰ কাৰেঙ ঘৰ তলাতল ঘৰ শিৱদ'ল বিষ্ণু দ'ল দেৱী দ'ল মৈদাম ইত্যাদি স্থানসমূহ চালোঁ এইসমূহ চাই আমি এটা কথা বুজিলোঁ যে ৰজা মহাৰজাসকলৰ শাসনকালত হোৱা যুদ্ধ বিগ্ৰহৰ তেওঁলোকৰ বাসস্থানৰ প্ৰণালী তেওঁলোকৰ ৰীতি নীতিৰ বিষয়ে জানিবলৈ সক্ষম হ'লোঁ ভ্ৰমণ কৰাৰ ফলত আমাৰ বিভিন্ন জ্ঞানৰ পৰিসৰ বৃদ্ধি হয় আমি বিভিন্ন স্থানৰ নতুন নতুন বিষয়ে বা সম্পৰ্কে জানিবলৈ সক্ষম হওঁ এইসমূহ জনাৰ ফলত আমাৰ মনৰ স্পৃহা বাঢ়ে আৰু আমি ভ্ৰমণ কৰিবলৈ উচ্ছুক হৈ পৰোঁ